হেল্ল' হেল্ল' অঁ বাইদেউ এই আপোনালোকৰফালে খেতিৰ ইঞ্চুৰেঞ্চ কৰিছে নে নাই অঁ বাৰু আমাৰ পিনি কৰিছে বাৰু কিন্তু মই কৰিব পৰা নাই আপুনি মোক মই মানে জানিব বিছাৰিছোঁ খেতিৰ ইঞ্চুৰেঞ্চ মানে কৰিলে কি কি সুবিধা হয় সেইটো আপোনাৰপৰা জানিব বিছাৰিছোঁ

অঁ

অঁ অঁ অঁ হয় হয়

মানে মানে আমাৰ গাঁৱৰফালে কৰিছে আমাৰফালে মানে বহুতে কৰা দেখিছে মানে মোক কথাটো এই শুনিছোঁহে মানে বাতৰিত কিন্তু মোৰ মানে বস্তুতো মানে বুজি পোৱা নাই কেনেকৈ কি কৰিলে কি হ'ব কি কি সুবিধা পায় পাবলৈ মানে সেইটো কথা

পাম মানে সেইটো পইচাটো পাম ন অঁ অঁ অঁ মানে হেৰি মানে মই খেতিত মানে যিমান টকা খৰচ কৰিলোঁ গোটেইটো টকা দিয়েনে এনেই মানে জাষ্ট এটা হেৰিত হেৰি টকা দিয়ে মানে মুটা টকা এটা দিয়েনে মানে খেতিত যিমানখিনি টকা খৰচ কৰিলোঁ গোটেইখিনি দিয়ে অঁ হয় হয়

ঠিক আছে দিয়ক আৰু মানে জানিবলৈ নাই সেইটো কথাই জানিবলৈ আছিলে ঠিক আছে দিয়ক অঁ হ'ব ঠিক আছে মই কৰিম বাৰু হ'ব হ'ব